হেল্ল' অঁ বাইদেউ আপুনি হয় আপোনাকে বিচাৰিছিলোঁ বাইদেউ আপুনি প্ৰতিভা বাইদেউ হয়নে অঁ ঘৰতে আছে আচ্ছা এটা কথা হ'ল এই আমি অহা ৰবিবাৰ ত্ৰিছ তাৰিখ ত্ৰিছ ফেব্ৰুৱাৰীত আমি আঁঠৰিঘাটৰ এখন তাত মন্দিৰ এটা আছে অতৃমণি আশ্ৰম এখন আছিলে আজিৰপৰা পৌৰাণিক পৌৰাণিক হেৰি তীৰ্থস্থান বুলিয়ে ক'ব পাৰি তালৈ আমি এটা যোৱাৰ আয়োজন কৰিছোঁ আমাৰ ঘৰ হয় বাছ এখন ল'ব লাগিব তাত আপোনাকো তাত আমি লৈ যাম বুলি ভাবিছোঁ আপোনাৰ হয় হয় হয় আপোনাৰ পৰিয়ালৰ মানুহ এনেই যাব পাৰিব পঞ্চাছজন মানুহ যাব পাৰিব আমাৰ ইতিমধ্যে মানুহ হৈছে চল্লিছজনমান হৈছেই অঁ আমাৰ ঘৰৰ পৰিয়ালটো পৰিয়ালটো যামেই অঁ তাৰপিছত আপোনালোকৰ এতিয়া পৰিয়ালৰ কোন কোন যায় দাদা বা আপুনি বা আপোনাৰ বোৱাৰী যদি কোনোবা যায় কোন ক'ত যায় সেইখিনি ব্যৱস্থা কৰিব লাগিব মোক জনাব লাগিব ঠিক আমাৰ চল্লিছজন ইতিমধ্যে হৈছেই আৰু বাকী দহজনমান হ'লে হৈ যাব আৰু আপোনালোকৰ ফালৰপৰা যদি দুই তিনিজন আৰু ওচৰ চুবুৰীয়া যদি আছে তেনেকৈ লৈ যাম বুলি ভাবিছোঁ তাত খোৱা লোৱাৰ ব্যৱস্থাটো আমি কৰিম এই নিৰামিষ আহাৰে আমি খাম তাতে কোনো এঠাইত আমি আমি নিৰামিষ আহাৰখিনিও গ্ৰহণ কৰিম আৰু লগতে অতৃমণি আশ্ৰমখন আৰু লগতে তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ লগত এই মুনি আশ্ৰমখন কেনেকৈ কেতিয়া স্থাপিত হৈছিল এই বিষয়েও আমি ভালদৰে আলোচনা কৰিব পাৰিম কথাখিনি জানিব পাৰিম হয় এতিয়া আপুনি ওলালে হ'ল আৰু অহা ৰবিবাৰে আমি আঠটামান বজাতেই ইয়াৰপৰা যাম পুৱাই যাম আৰু বেছি নালাগে পাঁচজন হ'লে হ'ব অঁ আমাৰ ঘৰৰ থাকিলেই অঁ পৰিয়ালটো হ'লেই হৈ যাব আৰু পঞ্চাছজন হ'বই আমি যাব পাৰিম পঞ্চাছজন মানুহেই যাব পাৰিম অঁ গোটেইখিনি সুবিধাও আছে তাতে থকা মেলা সুবিধাও আছে আমি তাত ঘূৰি মেলি সেইখিনি চাই আমি গধূলিকৈ বা ৰাতিৰ ভাগত আমি ঘূৰি আহিব পাৰিম হয় ঠিক আছে হয় হয় দিনটো আমি ৰাতিপুৱাই যাম তাত গৈ আমি ধৰক দহটা চাৰে দহটা মানৰ ভিতৰত পামগৈ আৰু সেইখিনি ধৰি মেলি তাত ভাত চাত খোৱাৰ ব্যৱস্থাখিনি কৰিম অঁ চাই মেলি আমি গধূলিকৈ ঘূৰি আহিব পাৰিম হয় হ'ব দিয়ক তেনেহ'লে হয় হয় ঠিক আছে হয় ঠিক আছে